মই ৰন্ধাৰ সময়ত এই এই আমাৰ সচৰাচৰ পুৰণিকলীয়া যিবিলাক হেই বাচন বৰ্তন আছে যেনে লোহাৰ চচপেন এইটো এলোমিনিয়ামৰ সেইবিলাকেই ইউজ কৰা ইউজ কৰোঁ এইবিলাক আজিকালি ওলোৱা ননষ্টিকি যিবিলাক কুকাৰ বা কেৰাহি টাৱা এইবিলাক আছে সেইবিলাক ব্যৱহাৰ নকৰোঁ আমাৰ লোহাৰ খাদ্য লোহাৰ কেৰাহিত যিটো মানে উপকাৰিতা পোৱা যায় বা যিবিলাক মানে উপকাৰ হোৱা পাই বুলি ভাবোঁ আমি সেইবিলাক ননষ্টিকিত নাপায় বুলি শুনিছোঁ যিটো সেইটো কাৰণ বিশেষে আমি এইটো এইটো এই ননষ্টিকি ব্যৱহাৰ কৰা নাই এতিয়ালৈ আৰু ভৱিষ্যতেও নকৰোঁ বুলি ভাবিছোঁ কাৰণ বহুত মানে ভিডিঅ' চিডিঅ'বিলাকত পাই থাকোঁ যে এইবিলাকত উপকাৰিতা বহুত কম আৰু আমাৰ সেই আগৰ যুগত যিটো মাটিৰ বাচনত যিটো ব্যৱহাৰ কৰা কৰি খাদ্য ৰান্ধা যায় সেইটোৰ নিচিনা মানে উপকাৰিতা নাই কিন্তু আজিকালি সেইটোতো পোৱাই নাপ পোৱাৰ কাৰণে সেইটো আজিকালি দুৰ্লভ হৈ গৈছে বস্তুটো গতিকে আমি সচৰাচৰ লোহাৰ কেৰাহি বা লোহাৰ যিবিলাক বাচন বৰ্তন আছে এই সেইবিলাকেই ইউজ কৰোঁ সেইবিলাক বাচন বাৰু আমাৰ এই ধোৱা ওজন অলপ বেছি যদিও ধুব সুবিধা আৰু সেইবিলাকত এই লাগি নাযায় বস্তুবিলাক ভাজি চাজি বনালে লাগি নাযায় কেৰাহি লোহাৰ হ'লে আৰু এলোমিনিয়ামৰটো অলপ পাতল কিন্তু ইমান উপকাৰিতা নহয় তথাপিতো ব্যৱহাৰ কৰোঁ যিহেতু এইবিলাক আগৰ পৰাই ব্যৱহাৰ কৰা যায় আৰু কুকাৰ প্ৰেচাৰ কুকাৰৰ ব্যৱহাৰটো খুব কমেই কৰিব লাগে কিন্তু চচপেনেই ব্যৱহাৰ কৰোঁ আমি সেইকাৰণে পিতলৰ হেতা ব্যৱহাৰ কৰা যায়